মই ভ্ৰমণৰ বাবে বিশেষকৈ প্ৰতিবছৰে এবাৰকৈ যাওঁ ঐতিহাসিক স্থান বাসুদেও বাসুদেও থান অতি পুৰণি থান সেই থানত মোৰ অগাধ বিশ্বাস আছে লোক কথামতে মনত যদি কিবা এটা কথা আমি ভাবি লওঁ সেই ভাবটো লৈ যদি আমি থানলৈ আগবাঢ়ো তেতিয়া সেই কাৰ্য সম্পূৰ্ণ হয় বুলি কোৱা হয় আমাৰ পৰিয়ালে আমি প্ৰতিবছৰে বাসুদেও থানলৈ যাওঁ বিশেষকে দৌল যাত্ৰাৰ সময়ত বাসুদেও থানত আমি যাওঁ তাত খুব আনন্দ উল্লাহ হয় মেলা হয় বহুত মানুহৰ সমাগম হয় ইয়াৰ উপৰিও বাসুদেও থানলৈ গ'লোঁ শিৱসাগৰ গৈছোঁ দুই চাৰিবাৰ শিৱসাগৰো অসমৰ যথেষ্ট ঐতিহাসিক জেগা থকা জিলা তাত ৰংঘৰ কাৰেংঘৰ জয়দৌল শিৱদৌল ইত্যাদিবোৰ দৰ্শন কৰিলে দিনটোৱে এদায় নহয় আত্মীয়ঘৰ বুলিবলৈ হ'লেতো ঠেং দাং খায়েই থাকে আত্মীয় ঘৰলৈ যাবলৈ আত্মীয় ঘৰলৈও যোৱা হয় আজিকালি আত্মীয় ঘৰলৈ যোৱাৰ আমেজটো আগতকৈ কমিলে আগৰ যোগাযোগৰ ব্যৱস্থাটো আছিলে গাড়ী মটৰৰ নিজৰ বাহন নাছিলে মোবাইল নাছিলে খবৰ খাতি নিদিয়াকেই মানুহে পাব্লিক গাড়ীতেই অহা যোৱা কৰিছিলে তেতিয়া সেই আমেজটো যিটো আছিলে পতককৈ গৈ যেতিয়া আত্মীয় ঘৰ ওলোৱা হয় সেই আনন্দটো আজিকালি অলপ হ'লেও ম্লান পৰিছে কাৰণ আজিকালিতো মোবাইলৰ দিন নিজৰ নিজৰ প্ৰায় মানুহৰে গাড়ী থাকে মোবাইলত ফোনটো কৰিলে তাত ভাতটো বনাই থ'লে ঘৰৰ মানুহ গ'ল ভাত খালে গুচি আহিলে তাত আমেজটো কিছু কিছু কমে যেতিয়া বন্ধ দিলে ল'ৰা ছোৱালীবোৰ আগৰ ল'ৰা ছোৱালীবোৰ মোমায়েকৰ ঘৰলৈ যায় মোমায়েকৰ ঘৰততো নাজানিব যে আজি আহিব বুলি কিন্তু সেইটো আমেজ বেছি আছিলে হ'লেও আত্মীয় ঘৰলৈ যোৱাৰ আমেজটো কিন্তু ক'তোৱেই নিমিলে বিয়া সবাহ হওক বা অন্য উৎসৱ পাৰ্বণ হওক আত্মীয় ঘৰলৈ যদি যোৱা হয় তাত সকলোকে লগ পোৱা হয় যথেষ্ট আনন্দদায়ক হয় সময়খিনি কেনি দিন পাৰ হ'ল গমেই নাপায় আহিবৰে সময় হৈ যায় এনেকেই যোৱা হয় আৰু